মই জীৱনৰ আটাইতকৈ বেছি জীৱনৰ মূল্যবোধক প্রাধান্য দিওঁ নিজৰ পাৰিপাৰ্শ্বিকতা ৰক্ষা কৰি সকলোৰে লগত ভালদৰে সুখৰ বাতাবৰণ সৃষ্টি কৰি থাকিব পৰাটোৱেই সকলোৰে মূল্য নিৰ্ধাৰণ কৰে